অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয় আৰ্য ভাষা ইয়াত ঘাইকৈ উত্তৰ পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয় ই অসমৰ ৰাজ্যিক ভাষা অৰুণাচল পশ্চিমবংগৰ কোনো কোনো ঠাইত আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন আন ঠাইতো অসমীয়াভাষী লোক আছে অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনি বৈশিষ্ট্য়সমূহৰ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে অসমীয়া লিপিৰে এই ভাষা লিখা হয় লিখাৰ ধৰণ বাওঁফালৰ পৰা সোঁফাললৈ আৰু ওপৰৰ পৰা তললৈ অসমীয়া লিপি অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয় পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপি বা কুটিল সিদ্ধি মাতৃকা লিপি হৈছে নাইবা ব্ৰাহ্মী বা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা বুলি মত পোষণ কৰে সংস্কৃত ভাষাৰ পৰিৱৰ্তনৰ ধাৰাইদি আহি অসমীয়া ভাষাৰ সৃষ্টি হ'লেও অসমীয়া ভাষাৰ ব্যাকৰণে কিছুমান নিৰ্দিষ্ট বিশেষত্ব প্ৰকাশ কৰিছে অসমীয়াত লিংগ ব্যাকৰণগত বিষয় নহয় অসমীয়াত বচন ব্যাকৰণগত নহয় সংস্কৃতত পুৰুষ তিনিটা অসমীয়াত পুৰুষ চাৰিটা সংস্কৃতৰ দৰে অসমীয়া ভাষাত ধাতুৰ কোনো গণৰ শ্ৰেণীবিভাজন নাই সম সকৰ্মক ক্ৰিয়া আৰু অকৰ্মক ক্ৰিয়াৰ মাজত ভিন্নতা আছে ক্ৰিয়া বিশেষণসমূহ ক্ৰিয়াৰ উৎসৰ পৰাই বিশ্লেষণ কৰিব পাৰি যি ধ্ৱনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখগহ্বৰৰ কোনো কোনো ঠাইত বাধা নাপায় তাক স্বৰধ্বনি বোলে লিখিতভাৱে স্বৰধ্বনি এঘাৰটা যদিও বিশিষ্ট স্বৰধ্বনি আঠটা আছে সেইসমূহ হৈছে অ ও ই এ এ উ আৰু ঔ ব্যঞ্জন ধ্বনি বুলি ক'লে যি ধ্বনি উচ্চৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখগহ্বৰৰ কোনো ঠাইত বাধা পায় তাক ব্যঞ্জন ধ্বনি বোলে স্বৰধ্বনিৰ সহায়ত ইয়াক উচ্চাৰণ কৰা হয় লিখিতভাৱে অসমীয়া ভাষাত চল্লিছটা ব্যঞ্জন ধ্বনি পোৱা যায় যদিও অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনি একৈছটাহে পোৱা যায় ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটাক স্পৰ্শ নাশিক্য় পাৰ্শ্ৱিক কম্পিত আৰু উস্ম ভাগ ভাগত ভাগ কৰা হয় স্পৰ্শ ধ্বনিবোৰৰ ভিতৰত ঘোষ আৰু অঘোষ এই দুই বিধৰে আছে এইবোৰ অল্পপ্ৰাণ আৰু মহাপ্ৰাণো হ'ব পাৰে নাসিক্য় পাৰ্শ্ৱিক আৰু কম্পিত ধ্বনিৰ আটাইবোৰ ঘোষ ধ্বনি উস্ম ধ্বনিৰ ভিতৰত ঘোষ আৰু অঘোষ এই দুইবিধ পোৱা যায় 'ঙ'ৰ বাহিৰে আটাইবোৰ ব্যঞ্জন ধ্বনিৰ আৰম্ভণি মাজ আৰু শেষত ব্যৱহাৰ হ'ব পাৰে অসমীয়া ভাষাত য় আৰু ৱ এই দুটা অৰ্ধশ্বৰ আৰু বিশিষ্ট ধ্বনি নহয় ইহঁত শ্ৰুতি ধ্বনি ৰূপতহে থাকে ওচৰা ওচৰিকৈ থকা দুটা স্বৰধ্বনিৰ আগৰটো হ্ৰস্ব ই হ'লে দুয়োটা স্বৰধ্বনিৰ মাজত আপোনা আপুনি য় উচ্চাৰিত হ'ব আৰু আগৰটো ও বা উ হ'লে আপোনা আপুনি ৱ উচ্চাৰিত হ'ব